যদি মই অনুসৰণ কৰা ৰেচিপি এটা আশা কৰাৰ দৰে ভালকৈ ওলাই নাহে তেন্তে মই সুবিধা তাৰে পৰা বহুত ব্যৱহাৰ কৰিব পাৰি যদি সেই ৰেচিপিটোত অলপ জ্বলা বেছি হয় তেনেহ'লে সেই ৰেচিপিটোত বস্তু কিবা দি দিওঁ বেছিকৈ নহ'লে পানী বেছিকৈ দি কিনে অলপ এইটো ৰন্ধাটো বেছি বেছি অলপ লগাই দিওঁ তাৰপিছত নিমখ বেছি হ'লে পানী অলপ বেছিকৈ দি দিওঁ আৰু নিমখ কম হ'লে অলপ নিমখ দি দিওঁ এনেকৈ বনাই থাকোঁ আৰু তাৰপিছত সেইটো বেয়া হোৱাৰ পিছত মানে সেইটো পেলাই নিদিওঁ মানে কিবা খাদ্যবস্তুটো পেলাই দিব নালাগে কাৰণ খাদ্যবস্তু কোনোবা ঠাইত খাদ্যৰ কাৰণে মানুহো মৰি আছে সেইগিলা বুজি পাওঁ কাৰণে খাদ্যটো নষ্ট নকৰোঁ আৰু নিজৰ ক্ষম ক্ষমতাত যিমান পাৰোঁ আৰু সেইটো ভাল কৰিবলৈ চেষ্টা কৰোঁ খাদ্যটো বেয়া হ'লেও ৰেচিপিটো বেয়া হ'লেও নে সেইটো ৰেচিপি বনাওঁ আৰু ভালকৈ বনাব জানো আৰু ইমান ভুলো নহয় মানে ভুল হ'লেও তথাপি এইবিলাকেই পৰামৰ্শ লওঁ আৰু